যাক লৈ আমাৰ ওদালগুৰিত যেনে বছৰেকত অঁ ওদালগুৰিত পূজা হয় বহুকেইখন পূজা স্থাপন কৰা হয় যেনে দুৰ্গা পূজা ঠায়ে ঠায়ে বহুতো হয় সেইবাবে বহুতে গাঁও অঞ্চলৰপৰা চাবলৈ আহে উপভোগ কৰে যেনে ভাওনা হয় বা সাংস্কৃতিক অনুষ্ঠান হয় সেইবিলাক সেইবোৰ দৰ্শকে উপভোগ কৰে যেনে ৰাস উৎসৱ হয় বছৰত শৰৎকালত ৰাস বহুতো কৃষ্ণ উদ্দেশ্য কৰি পাতা হয় ৰাসলীলা যেনে তাত বহুতো মূৰ্তি বিভিন্ন ধৰণৰ মূৰ্তি বা সজোৱা হয় আৰু বহুতো তাতে দান বৰঙণি আগবঢ়ায় বহুতো দূৰ দূৰণিৰপৰা সেই ৰাসসমূহ উদযাপন চাবলৈ মানুহে ভিৰ পাতি লেথেৰি নিচিঙা হয় তাত অনুষ্ঠান হয় বহুতো নাম ভাওনা বা সাংস্কৃতিক অনুষ্ঠান সেইবিলাক মানুহে উপভোগ কৰে আৰু বহুত ৰাতিলৈ দুয়ে দুটা এটাকলেকি অনুষ্ঠানসমূহ হৈয়ে থাকে সৰু সুৰা লোকেল আন লোকেল বহুতো হৈয়ে যেনে নাম নাম পাৰ্টি আহে বহুতো ছোৱালীৰ নাম বা পুৰুষৰ নাম পাৰ্টি সেইবোৰ চাই বহুতো মানুহ ৰাজসমূখে উপভোগ কৰি আনন্দ লাভ কৰে আৰু সেইবোৰ অনুমতি সেইবোৰ চলাবলৈ অনুমতি দিয়া হয় যেনে ডি চি অফিচৰপৰা ৰাস উৎসৱত যেনে ডি চিৰপৰা পাৰ্মিশ্যন ল'ব লাগে পুলিচ প্ৰশাসনে সেইবোৰ স্বাৱলম্বী কৰে হাই উৰুমি নোহোৱাকৈ হুলস্থুল নোহোৱাকৈ সেইবোৰ আমাৰ প্ৰশাসনে প্ৰশাসনে মানে চলাই নিয়ে যাতে কোনো গণ্ডগোলৰ সৃষ্টি নহয় যেনে ৰাস উৎসৱ আমাৰ শ্ৰীকৃষ্ণ ৰাস উৎসৱ বহু পূৰণিকলীয়া অনুষ্ঠান তাত কমিটি গঠন কৰা হয় আৰু সেই কমিটিবোৰে কমিটিবোৰে বিভিন্ন ধৰণৰ দান বৰঙণি উঠায় আৰু বাহিৰৰ পৰা ব্যৱাসায়ীসকলে আহি তাত ব্যৱসায় কৰি বহুতো উপাৰ্জন কৰি বাহিৰৰ ধন উপাৰ্জন কৰি লৈ যায় বিভিন্ন ধৰণৰ আ অলংকাৰ বা কাপোৰ কানি মনিহাৰী বাচন বৰ্তন আদিৰ মূৰ্তি সেইবিলাক বেচা কিনা কৰে আৰু তাত বহুতো মানে বেচা কিনা কৰে বা ভিডিঅ' উপাৰ্জনত বা ব্যৱসায়ীসকলৰ কাৰণেও সিহঁতৰ য'ত ৰেষ্টুৰেণ্ট হোটেল আদি আমাৰ লোকেল ব্যৱসায়ীসকলে তাত দোকানসমূহ দি পেলাই বহুতো স্বাৱলম্বী হয়

যেনে শংকৰদেৱৰ উৎসৱ

শংকৰদেৱৰ জন্মোৎসৱ হয় বছৰত শংকৰদেৱৰ জন্মোৎসৱটো কিন্তু আমাৰ বেছি উন্নতি উন্নত নহয় যদিও তাত চাবলগীয়া আহে বহুতো ভাওনা হয় বা খোলা মঞ্চ হয় সাংস্কৃতিক অনুষ্ঠান হয় আৰু বাহিৰৰপৰা ডাঙৰ ডাঙৰ বক্তাসকল আহে তেওঁলোকে বক্তৃতা দিয়ে শংকৰদেৱ হয় শংকৰদেৱৰ বিষেয়ে কত' বক্তৃতা দি দৰ্শকক আপ্লুত কৰে তাত ব্যৱসায়ত কোনো মানে হেৰি নাই সৰু সুৰা দুই এখান দোকান তাত পাতে আৰু বেছি মানে হেৰি নোৱাৰে দৰ্শকৰ ভিৰ নাই দুদিনেই মানহ দৰ্শকৰ বেছি ভিৰ হয় লাষ্টত দিনা আৰু ছেকেণ্ড দিনা সেই ভাওনা হয় আৰু নাটক হয় আদি ইত্যাদিবোৰ তেওঁলোকে চলায় তেওঁলোকৰ এখন কমিটি আছে সেই কমিটিখনে মানে গঠন কৰি নতুন কমিটি গঠন কৰি দান বৰঙনি উঠায় উঠায় মানে সেইবিলাক মানে লাইটিং পেণ্ডেল মঞ্চ ইত্যাদিত খৰচ কৰি আমাৰ সুশক্তি সাফলতা অৰ্জন কৰে এইটো অঞ্চলত লক্ষী পূজা হয় বছৰত লক্ষী পূজাটো বেছি মানে হেৰি নাই সৰু সুৰা জেগাই জেগাই হয় না স্থায়ী লক্ষী পূজা হয় এখন আমাৰ ওদালগুৰি টাউনত সেইখনেই ৰাজহুৱা তাত মূৰ্তি স্থাপন কৰা হয় লক্ষীৰ আৰু নাম পাতে ওজাপালি হয় বা ফুলা নাট প্ৰদৰ্শন কৰে আৰু বহুতো ভক্তই আহি মা লক্ষীৰ ওচৰত সেৱা অৰ্চনা কৰি মনৰ সকলো মনৰ সকলো হেৰিবিলাক অসূয়া আঁতৰাই সপোনবিলাক পূৰ কৰে সেই মৰ্মে আমাৰ ওদালগুৰিত এই তিনিটা বস্তু হয় লক্ষী পূজা দুৰ্গা পূজা যেনে শংকৰদেৱৰ উৎসৱ বিয়া ভেটা হয় বহুতো দূৰ দূৰৰ পৰ্যটকসকল আহে খাবলৈ

তাৰপিছত আমাৰ বিশ্বকৰ্মা পূজা হয় বছৰত বিশ্বকৰ্মাক আমাৰ এতিয়া যিবিলাক ইণ্ডাষ্ট্ৰি বা কল কাৰখানা আছে ডাঙৰ ডাঙৰ কল কাৰখানা ইণ্ডাষ্ট্ৰীবিলাক মালিকীসকলে তাত বিশ্বকৰ্মাক বাবাক স্থাপন কৰি বহুতো পূজা অৰ্চনা কৰি আৰু সেই পূজা অৰ্চনাতো যেনে নাট প্ৰদৰ্শন কৰা হয় নাম নাগাৰা নাম সেৱা নাম ছোৱালী নাম এইবিলাক মাতি আনি অনুষ্ঠান কৰে তাত কোনো এনে বিশ্বকৰ্মা হৈছে শক্তিৰ উৎস তাত মালিকসকলক সত্ৰীকাৰিয়ে তেওঁলোকক আশীৰ্বাদ কৰে সেই বিশ্বকৰ্মাই এদিনতে সমাপ্ত কৰি সাধুকা গোঁসানীবিলাক ভাচনি কৰে আদিবাসীসকলেও আহি তাত যোগদান কৰি বহুতো ক্ষেত্ৰতে আমন্ত্ৰণ কৰে উৎসৱ এই আমাৰ স্থায়ী হিচাপে আমাৰ ভালে লাগে কিছুমানে পূজা নামানে কিছুমানে মানে প্ৰায়বোৰ মানাই আছে নামানা আছে দুই এটা পূজা নামানে আছে শংকৰীয়া সংঘ পূজাটো নামানে